ভাৰতীয় প্ৰেক্ষাপটলৈ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ভাৰতবৰ্ষখনত বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ লোকে বসবাস কৰে আৰু সেই অনুসৰি তেওঁলোকৰ ধৰ্মীয় বিশ্বাস বা ধৰ্ম বেলেগ বেলেগ আৰু সেই ধৰ্মীয় বিশ্বাস অনুসৰি প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ বিশ্বাসৰ অনুযায়ী কিছুমান মূৰ্তি বা দেৱ দেৱী সৃষ্টি কৰি লয় গতিকে ধ হিন্দু ধৰ্ম অনুসৰি আমি বিভিন্ন ব্যক্তিয়ে বিভিন্ন দেৱ দেৱীক পূজা কৰোঁ আৰু বিভিন্ন ব্যক্তিয়ে বিভিন্ন দেৱ দেৱীৰ মূৰ্তি সৃষ্টি কৰে কিন্তু মই সেইটো আজিলৈকে কৰি পোৱা নাই যদিওঁ বিভিন্ন ব্যক্তিৰ বিভিন্ন উৎসৱ পাৰ্বণৰ সময়ত সেই মূৰ্তিসমূহৰ পূজা কৰিবৰ বাবে দেৱ দেৱীৰ মূৰ্তি প্ৰস্তুত কৰা দেখিছোঁ আৰু মাটিৰে সেই মূৰ্তি প্ৰস্তুত কৰা হয় আৰু তেওঁলোকে সেই মূৰ্তিক বহুত শ্ৰদ্ধাৰে সেই নিৰ্দিষ্ট এটা উৎসৱ বা দিৱসত পূজা কৰে আৰু পৰৱৰ্তী সময়তো তেওঁলোকে ঠিক তেনেকৈ সেই প্ৰক্ৰিয়া অব্যাহত ৰাখিবৰ বাবে বিভিন্ন সময়ত তেওঁলোকে বহুলোকে ভাৰতীয় ব্যক্তিসকলে হিন্দু ধৰ্মীয় যিসকল লোকে দেৱ দেৱীক উপাসনা কৰে সেই দেৱ দেৱীৰ মূৰ্তি বিভিন্ন সময়ত তেওঁলোকে তৈয়াৰ কৰি পেলাই নিজৰ অৰ্থনৈতিক স্থিতি বৰ্তাই ৰাখিব বিচাৰে আৰু সেই সময়ত মই দেখোঁতে মই তেওঁলোকক উপলব্ধি কৰিছিলোঁ যে সেইসকল ব্যক্তি বিভিন্ন শিল্প শৈলীৰে নিপুন হৈ থাকে আৰু তেওঁলোকৰ সেই যিটো হাতৰ তেওঁলোকৰ পৰশত তেওঁলোকৰ বিভিন্ন দেৱ দেৱীৰ সৃষ্টি কৰে আৰু সেই যিসকল ব্যক্তি সেই ব্যক্তিসকলক আমি শ্ৰদ্ধা কৰিব লাগে কিয়নো তেওঁলোকে বহুত কষ্টেৰে সেই মাটিৰে তেওঁলোকৰ নিজৰ মূৰ্তি বা দেৱ দেৱী প্ৰস্তুত কৰি পেলাই ভগৱানৰ মূৰ্তি প্ৰস্তুত কৰি পেলাই আমাৰ হিন্দু দেৱ দেৱীসকলক প্ৰস্তুত কৰি আমাৰ হিন্দু সমাজৰ বিভিন্ন ধৰ্মীয় উৎসৱত তেওঁলোকক প্ৰদান কৰে সেইবাবে সেইসকল ব্যক্তিয়ে কেতিয়াবা কেতিয়াবা দেখা যায় যে সেই তেওঁলোকে কামৰ বিনিময়ত তেওঁলোকে উচিত মূল্য বা বেতন নাপায় কিন্তু আমি সেইটো প্ৰথা পৰিৱৰ্তন কৰি কৰি সেই যিসকল ব্যক্তিয়ে তেওঁলোকে দেৱ দেৱীৰ পূজা কৰিবলৈ আমাক সেই মূৰ্তিভাগ প্ৰস্তুত কৰি দিয়ে তেওঁলোকক আমি উচিত পৰিমাণৰ বেতন বা টকা দিয়াৰ ব্যৱস্থা কৰিব লাগে